হয় আমি সৰুতে আমাক গাঁৱত কেইটামান খেল প্ৰধানকৈ বহুত খেলিছিলো আমি যেতিয়াই সময় পাইছিলো তেতিয়াই আমি সেই খেলকেইটা খেলিছিলো তাৰে কেইটামান খেল হ'ল লুকা ভাকু মাৰ্বল গুটি ৰাবাব টেঙা দি ফুটবল আৰু আমাৰ সকলোতকৈ প্ৰিয় খেলটো আছিল লুকা ভাকু য'ত আমি পাঁচজন মান ল'ৰা লগ হৈ আমি লুকাওঁ আৰু এজনে আমাক বিচাৰে এই খেল খেলি ইমানেই ভাল লাগিছিল আমি গোটেই দিনক দিনটো এই খেলটোৱে খেলি থাকিব পাৰো যদি আমাক কোনোবাই খেলিব দিলেহেঁতেন তাৰপা সেই খেলটোত এজনে বিচাৰিব প্ৰথমতে যোনজনক বিচাৰি উলিয়াই সেইজনে আকৌ সেই পাঁচজনক বিচাৰিব আকৌ তেওঁ যোনজনক বিচাৰে আকৌ তেনেদৰে সেই খেলটো খেলি খেলি কেতিয়াও শেষ হোৱা নাছিল খেলি ইমানেই ভাল লাগিছিল যে আমি আগতে যাওঁ যেতিয়াই আমি বিদ্যালয়ৰ চুটী হৈছিল তাৰপৰা বিদ্যালয়ৰ পৰা আহি ভাত পানী খাই উঠি আমি এই খেলটো খেলিছিলো সমনীয়াৰ লগত আৰু আমি বহুতো খেল খেলিছিলো যেনে ৰবাব টেঙাৰ ফুটবল ৰবাব টেঙাৰ ফুটবল খেলাৰ মেইন কাৰণটো আছিল তেতিয়া আমাৰ ওচৰত এটা প্লাষ্টিকৰ ফুটবল কিনিবলৈ আমাৰ ওচৰত মূলধন নাছিল গতিকে আমি ৰবাব টেঙাৰে ফুটবল সাজি আমাৰ গাঁৱত খেলিছিলো আৰু বহুতো খেল আছে যেনে আমাৰ মাৰ্বল গুটি আমি দোকানৰ পৰা এটকা দি বহুতো দছটা পোন্ধৰটা মাৰ্বল গুটি কিনি আনি আমাৰ সমনীয়াৰ লগত খেলিছিলো আৰু আমি জিকিলে মাৰ্বল গুটিকেইটা লৈ লৈছিলো হাৰিলে আমাৰ মাৰ্বল গুটিকেইটা দি দিছিলো আমি তেনেদৰে বহুতো ধেমালিৰ মাজেৰে বহুতো সৰু সুৰা তেনে খেল খেলিলো আৰু আমাৰ সেই খেলবোৰলৈ আজিও মনত পৰে আৰু আমি বহুতো খেল খেলিছিলো সৰুতে যেনে ধৰাধৰি আমি পাঁচজনমান দৌৰি ফুৰো পথাৰে পথাৰে আমাক এজনে ধৰিব লাগে যোনজনক প্ৰথমতে ধৰিব সেইজনে আমাক আকৌ ওল্টাই সেই পাঁচজনৰ ভিতৰত কোনোবা এজনক ধৰিব অকৌ সেইজনে তেনেকৈ আমাৰ এই খেলটো চলি আছিল এই খেলবোৰ কেতিয়াও অন্ত হোৱা খেল নাছিল এজনে আনজনক ধৰে আকৌ সিজনে আনজনক ধৰে তেনেদৰে এই খেলবোৰ চলি আছিল খেলবোৰ খেলি বহুত আনন্দিত হৈছিলো আমি খেলবোৰ খেলি বহুত ভাল লাগে আমাৰ এতিয়াও আমাৰ মনত পৰে সেই খেলবোৰলৈ আৰু এতিয়াও আমি কেতিয়াবা দেখো যে গাঁৱত সেই ল'ৰা ছোৱালীবোৰে সেই খেলবোৰ এতিয়াও খেলে আৰু মই ভাবো ভৱিষ্যতলেও সেই খেলবোৰ খেলি থাকিব